বৰ্তমান সময়ত আমাৰ বিদ্যালয়সমূহত আমি ফুটবল খেলটো লেখত ল'বলগীয়া যিহেতু ফুটবল খেলৰ এটাই লেখত ল'বলগীয়া এই খেলৰ জৰিয়তে এটা শিশুৰ ভৱিষ্যত জীৱনৰ সকলো দিশতে আগবাঢ়ি যাবলৈ সক্ষম হয় নিজৰ স্বাস্থ্য তথা সকলো দিশৰ ক্ষেত্ৰত আগুৱাই যোৱাৰ পৰিপ্ৰেক্ষিতত যিকোনো পুলিচ প্ৰশাসনৰ বিভাগত তেওঁ যাবৰপৰা সক্ষম হয় ইয়াৰ জৰিয়তে আমি এইটো বুজোঁ যে এজন ছাত্ৰই যেতিয়া এটা ফুটবল খেলৰ লগত এখন ফুটবল খেলৰ লগত জড়িত হয় তেওঁ খুব দৌৰিব লগা হয় এই দৌৰটোৱে ভৱিষ্যত যিকোনো প্ৰশাসনিক দিশত পুলিচ মিলিটেৰি বেতিলনৰ ক্ষেত্ৰত অতি কম সময়ৰ ভিতৰত তেওঁ সেই দৌৰ প্ৰতিযোগিতাত দৌৰ দৌৰ প্ৰথম স্থান বা দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হয় সেয়েহে ভাবোঁ এখন বিদ্যালয়ত ফুটবল খেলটো বাধ্যতামূলক কৰাটো নিশ্চিত ভাল বুলি ভাবোঁ এই খেলৰ জৰিয়তে নিজৰ তথা দেশৰ সকলো গৌৰৱ উন্নত হ'বলৈ ধৰে বৰ্তমান সময়ত নৱপ্ৰজন্মই আমাক শিশুসকলে এই খেলৰ লগত প্ৰায়ে আমি জড়িত হোৱা দেখা পাওঁ যিসকল ভাল খেলুৱৈ সেইসকলৰ জৰিয়তে আমি দেখা পাইছোঁ যে তেওঁলোকে শিশুৰ অৱস্থাৰপৰাই বিদ্যালয়ত খেলৰ জৰিয়তে খেলৰ লগত জড়িত হোৱাৰপৰাই তেওঁলোকে এই খেল অতি মনোযোগেৰে লোৱাৰ কাৰণেই আজি বৰ্তমান সময়ছোৱাত তেওঁলোকে উচ্চ শীৰ্ষৰ লাভ কৰিবলৈ সক্ষম হৈছে লগতে ভাবোঁ যে এই খেলৰ জৰিয়তে সকলো শিশু সুস্থ সবল হৈ থাকিবলৈ সক্ষম হয় মানুহ যেতিয়া যিকোনো কামৰ লগত জড়িত হয় মনোবল বৃদ্ধি হয় শাৰীৰিক তথা জীৱনৰ সকলো দিশ উন্নত শীৰ্ষত যাবলৈ সক্ষম হয় নিজৰ যেতিয়া স্বাস্থ্য ভালে থাকে সকলো কাম কৰিবলৈ সকলো বিদ্যা ল'বলৈ সক্ষম হয় যদি স্বাস্থ্যই মানুহৰ ভাল নাথাকে তেতিয়াহ'লে যিকোনো শিক্ষা ল'বলৈ বা যিকোনো খেল ধেমালিৰ প্ৰতি আগ্ৰহ নাথাকে গৈ আমাৰ এই খেলৰ জৰিয়তে ফুটবল খেলৰ জৰিয়তে এজন শিশুৱে দৌৰ প্ৰতিযোগিতা লাভ কৰাৰ উপৰিও নিজৰ স্বাস্থ্যটো ভালে ৰখাত তথা নিজৰ বুদ্ধি মমতা বৃদ্ধি কৰিব পাৰে আৰু লক্ষ্য স্থানত তেওঁলোক উপনীত হ'ব পাৰে যেনেকৈ এটা বন্ধুকৰ গুলিৰে কোনো এটা যুদ্ধ বিগ্ৰহৰ ক্ষেত্ৰত আক্ৰমণ কৰিবলৈ সক্ষম হয় ঠিক তেনেকৈ এটা বলাৰে এটা গোলকিপাৰক টাচ কৰিব তেওঁ গ'ল দিবলৈ সক্ষম হয় অভ্যাসে কৰে নৰ কৰ্ণ পথে কৰে শৰ ঠিক তেনেদৰে অভ্যাস কৰিলে এটা শিশুৱে সৰুৰ অৱস্থাই বিদ্যালয়ৰ অৱস্থাত পঢ়ি থকা অৱস্থাতে যদি অভ্যাস কৰে তেওঁ এদিন নিপুণ খেলুৱৈ হৈ পেলাই অসমৰ তথা ভাৰতবৰ্ষত জিলিকি উঠিব সকলো এজন শিশু বিদ্যালয়তে সকলো শিক্ষা লাভ কৰিবলৈ সক্ষম হয় সেইহে বিদ্যালয়ত ফুটবল খেলটো বাধ্যতামূলক হিচাপে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই দিয়াটো আমি উচিত বুলি ভাবোঁ